হেল্ল' অঁ কি কৰিছা

ভালেই চাহ তাহ খালা খালো পায় দোকান কেনেকে চলিছে আজি কাপোৰ কানি কিমান কি

এতিয়া কিমান কি কি কাপোৰ বিকিলা

এতিয়া লাভ লোছ কিমান হ'ল এতিয়া গেলামাল দোকানখন কেনেকে চলিছে মানুহ আছে নহয় মণিক আছে তুমি এনেই বহিহে আছা আৰু হিচাপ পত্ৰ

মোৰ আছে আৰু তেনেকে ভাল বেয়া মাজতে এই মই সেই কাপোৰ কাপোৰ কিনিবলে যাম বুলি তোমাক কৈছিলোঁ আকৌ কাপোৰ লাগিছিলে এই কাপোৰবিলাকৰ কিমান দাম বাৰু কাপোৰবিলাকৰ কিমান দাম বাৰু অঁ অঁ সেই মেখেলা চাদৰ বা এতিয়া ঠাণ্ডা দিন আহিছে ন চুৱেটাৰ শল্ল চুৱেটাৰ এইবিলাক ল'ম বুলি ভাবিছা আৰু

এতিয়া গেলামাল দোকানৰ সেই বস্তু পাতিৰ দাম কেনেকৈ চাউল দাইল এনেকে তিতাবৰ গল্ডটো চাগে হেৰি বিয়ালিছ টকা মান চাগে নেকি

অঁ এইটো হেৰি চাউল ক'পাটি চাউলটোতো দাম একেটাই এইবোৰ চাউল ৰঞ্জিত চাউল গেলামাল সম্পূৰ্ণ বস্তু পাই নহয় তোমালোকৰ তাত অঁ অঁ মোক তেতিয়াহ'লে গৈ আছোঁ দিবাচোন বাউ চাউলে দাইল আলু সেনেকে গোটেইখিনি সম্পূৰ্ণ বজাৰকে কৰি আনিম এতিয়া আৰু বেলেগ কাষ্টমাৰ আহিছেনে

এতিয়া কাপোৰৰ দোকানটো তেনেকে এতিয়াহে সেই অঁ অঁ দিব লাগিছিলেতো আকৌ এতিয়া চুকাফা দিৱস আহিছে ন হেৰিটো চুকাফাটো দিব পাৰি চৰাইদেউতো দিব পাৰি দিম বুলি ভাবিছা নেকি কাপোৰ কানি দিলেই ভাল হ'ব কাপোৰৰ দোকান আছে যেতিয়া

তিনিচুকীয়া লৈ যাব লাগিব তিনিচুকীয়াৰ পৰা আনিলে ভাল হ'লচেলত পাব লেডিছৰ জেন্ছৰ তাৰ পৰা সৰু ল'ৰা ছোৱালী মাফলাৰ টুপি এইবোৰ মোজা চোজা হাত মোজা এনেকে কৰি আনিব লাগিব আৰু নহ'লে নহ'ব নহয় ঠাণ্ডা দিনত নহ'লে

এতিয়া ঘৰলৈ কেতিয়া যোৱা হ'ব দোকান বন্ধ কৰি অঁ অঁ ঘৰত বনাই নিজেই খাবা মা নাই নহয়

এতিয়া এই চুৱেটাৰ বিলাকত কিমান দাম মই সেই চুৱেটাৰকে এটা ল'ম বুলি কৈছোঁ চাই চিতি দাম দৰটো কৰি দিয়া আৰু তিনিশ চাৰিশ মানত তাৰ পৰা আঁচল ইষ্টল দুখনমান

তাৰ পৰা সেই হেৰি গেলামাল বজাৰখিনি দোকানখিনি সম্পূৰ্ণ কৰিম আৰু ফেষ্টিভেলৰ বজাৰখিনি কৰিম কৰিব লাগিব

সেইখিনি নহ'লে নহ'ব নহয় কৰিব

তিনি চাৰিখনো হ'ব নহয় দিনে ৰাতি হ'ব

আৰু এটা কথা যে বিহু চিহু আহিছে নাই সেইবিলাক কিবা কিবি দিলেও ভাল হ'ব

লাড়ু পিঠা পাপৰ চাপৰ সেইবিলাক

বা ইডলি বা এতিয়া কিমান দেৰি কিমান দিন হয় কিমান এতিয়া ৰাতি কেইটালৈকে থাকে কি গোটেই ৰাতি থাকিব নেকি অঁ অঁ

এতিয়া ৰাতি আঠটালৈকে দিলে কিমানখিনি লাভ লৈছে দোকান বজাৰ হেৰিখিনি কৰিব লাগিব ন

এতিয়া মোক কাপোৰ লাগে কাপোৰ কেইযোৰমান লাগি আৰু চুৱেটাৰ লাগে আৰু কিবা কিবি অঁ আৰু টুপি চুপি মোজা চোজা সেইখিনি লাগে

অঁ দিব লাগিব অঁ ফেষ্টিবল হয়নে মোৰ গেলামালৰ বস্তুখিনিকে গেলামালৰ বস্তুখিনি দি লোৱা জুখি মিলি দাইল আলু পিঁয়াজ মটৰ বা এই চাবোন তেল চাৰ্ফ এনেকে ইত্যাদি আৰু গোটেইখিনি সম্পূৰ্ণ বস্তু মিঠাতেল মিঠাতেল ক'ত কেনেকে কি দাম লিখি যাবা

দিব লাগিব হেৰি আকৌ তুমি দোকান পোহৰ হিচাপ পাতি গোটেইখিনি সেই বাজেটটো কৰি ল'বা কৰি মেলি আৰু মিলা মিলি কৰিম আৰু মিলা মিলি কৰি তিনিচুকীয়াৰ পৰা দোকান বজাৰ কৰি আনি ফেষ্টিভেলত কৰি মেলি সমানে বহিব লাগিব আৰু

আৰু এতিয়া এটা ডিচেম্বৰ লাষ্ট দিলে লাষ্ট ডিচেম্বৰো আছে পাৰ্টি খোৱা আকৌ এইপিনে জানুৱাৰী আছে আকৌ বিহুটো আছে সেইখিনি গোটেইখিনি কৰিব লাগিব নহয়

এতিয়া নতুন বছৰৰ কাৰণে নতুন নতুন নতুন ডিজাইনৰ কাপোৰো আহিব ধৰা সেইবোৰ গামোচা চামোচা কিবা

এতিয়া চব দিয়া মেলা হ'ল নহয় বজাৰ পাতি দোকানৰ বস্তুখিনি অঁ জুখি মেলি দিয়া হ'ল অঁ হিচাপ পত্ৰ কৰা আকৌ অঁ অঁ এয়া আকৌ গম পালোঁ এতিয়া কেনেকে কি কৰিব লাগিব কি নাই

দোকানতো কাপোৰ কানি জাপোতে মেলোতে বহুত সময় লয় নহয় আকৌ কাষ্টমাৰক মেলি মেলি চাই মেলি থৈ গুচি যাব আকৌ সেইখিনি জাপিব লাগিব ন আকৌ সেইখিনি আৰু জাপি মেলি জেগাই জেগাই থ'ব লাগিব আৰু তোমাৰ আলমাৰী জেগাৰ চুৱেটাৰ চুৱেটাৰ ভাগে চল চল ভাগে সেনেকে চব ভাগে ভাগে থ'ব লাগিব

সেইবিলাক এতিয়া চৰাইদেউতো বজাৰখন ইত্যাদি বস্তু থাকে ন মাছ মাংস চব বস্তুৱে থাকে কাপোৰ কানি মিঠাই চাধা চুণ ইত্যাদি তেনেকে কৰি

সৰু সুৰা গাড়ী এখন

সেই তেনেকেই দিব লাগিবা আৰু তেনেকে এতিয়া গোটেইখিনি আদি আঠালৈকে কৰিব লাগিব নহয় এঠাইৰ প্ৰথমৰ পৰা গোটেইখিনি

অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দিয়ক অঁ